অঁ হেল্ল' মই আপোনালৈ ফোন কৰা কথা আছিলেই আপুনি কৰিলে বাৰু ভালেই কৰিলে এই হেৰি কাইলৈৰপৰা গাখীৰটো মই দিব নোৱাৰিম এই মোৰ এই ফাৰ্মৰ গৰুকেইজনী তাৰমানে হেৰি হ'ল গাটো বেয়া হৈছে তাৰপিছত গাটো বেয়া হৈছে এতিয়া চিকিৎসা কৰিছোঁ ডাক্তৰ আনিছোঁ হেৰি বেজী চেজী দিয়াইছোঁ তথাপিটো বোলো আপোনাক বোলো খবৰটো দি দিওঁচোন এ আকৌ গাখীৰলৈ বাট চাই থাকিব গতিকে বোলো খবৰটো দি দিলে ভাল হ'ব ৰেগুলাৰ যে দি থাকে সেইকাৰণে বোলো নক'লে কথাটো বেয়া হ'ব সেইকাৰণে আপোনাক জনাইছোঁ কথাটো

অঁ সেইটো হয় বাৰু এনেই ওচৰৰ আপোনাৰ ওচৰত নাই নে নাই অঁ মোৰ ওচৰৰে এজন আছে বাৰু তেখেতৰ লগত মই পাতি চাব পাৰোঁ আৰু আপোনালৈও মই ফোন নাম্বাৰটো দি দিছোঁ মই বা কিমান দিন গাখীৰ দিব পাৰিম সেইটোতো ঠিক নাই সেইকাৰণে বাৰু মই ফোন নাম্বাৰটো দি দিম আপুনি বাৰু মানুহজনৰ লগত পাতি চাবচোন অঁ অঁ মই অঁ মইয়ো মইয়ো মই কম বাৰু মইয়ো কম তেখেতৰ গাখীৰ বৰ বেয়া ন'হব দেই মানুহে কোৱা শুনিছোঁ বাৰু বৰ ভাল গাখীৰ দিয়ে বুলিয়েই কোৱা শুনিছোঁ গতিকে ৰেডটোহে কি সেইটো মই নাজানো তথাপিটো বাৰু মই তেখেতৰ লগত ৰেডটো পাতি বাৰু আপোনাক মই জনাম অঁ গাখীৰ বাৰু ভালেই দিয়ে চিন্তা কৰিব নালাগে মোৰ বাৰু বা অঁ মোৰ ভাল ভাল কিন্তু হেৰি গা ভাল হ'লে বাৰু মই দিয়াৰ ব্যৱস্থা কৰিম বাৰু কেতিয়া ভাল কেতিয়া ভাল হয় কি কথা একো নাজানো যে সেইকাৰণে যেনিবা মই খবৰটো দিছোঁ আৰু মই এখেতৰ বাৰু ফোন নাম্বাৰটো আপোনাক দিম তেখেতৰ লগত পাতি ল'ব আৰু এজন আছে মোৰ ঘৰৰপৰা দূৰত বাৰু তেখেতৰ লগতো যোগাযোগটো কৰি চাব পাৰে তেখেতৰ লগত যোগাযোগটো কৰি চাব পাৰে মই নাম্বাৰটো দি দিম বাৰু তেখেতৰ অঁ তেখেতৰ নাম্বাৰটো দি দিলে মানে তেতিয়া পাতি লৈ ল'ব পাৰিব অঁ মই চাম বাৰু ময়ো দুইজনৰ লগতে পাতিম পাতি পেলাই যি কোনজনে দিব পাৰে কিমান দিননো দিয়ে বা দিব পাৰিবই নে নোৱাৰেই নে সেই বিষয়ে বাৰু মই পাতি চাম দুইজনৰ লগতে বাকীটো এই কেইদিন বোলো দিয়ে আছো কিজানি নিদিলে কথাটো বেয়া হ'ব বাট চাই থাকিব মোলৈ অঁ সেইকাৰণে বোলো মই বোলো কৈ দিওঁচোন কথাটো বোলো এই তৎক্ষণাত হৈ গুচি গ'লটো ধৰিবই পৰা নাই কি হ'ল কি মেলিলে কিহৰপৰানো হ'ল একো ধৰিব নোৱাৰিলোঁ অঁ তাকেটো বেজী বাৰু দিছে বাৰু ডাক্তৰে আহি এতিয়া ভয়ো লাগে নহয় এতিয়া অসুখীয়া গৰু গাখীৰ খীৰাবলৈ সেইকাৰণে কাম বোলো এইটো বেয়া কাম বোলো নকৰোঁ অঁ সেইকাৰণে কৈ দিছোঁ আৰু এইবোৰ আপোন মানুহ নহয় জানো সেইকাৰণে বোলো আকৌ নৰীয়া গৰুৰ গাখীৰ খুৱাইছে বুলি ক'ব অঁ অঁ অঁ মই বাৰু এতিয়া এই হেৰি মোৰ ঘৰৰ ওচৰজনৰ ময়ে যাম বাৰু এতিয়া খোজকাঢ়ি তেখেতৰ ঘৰৰ ওচৰৰপৰাই আহিমগৈ আহি তেখেতৰ ঘৰৰপৰাই বাৰু মই আপোনালৈ ফোনটো কৰি দিম অঁ কৰি দিম আৰু তেখেতৰ সেই দামটোনো কেনেকুৱা দামতনো দিয়ে সেইটোও পাতি দিম বাৰু অঁ অঁ বাৰু ঠিক আছে বাৰু দেই বেয়া চেয়া নাপাব আৰু অঁ অঁ